লখিমপুৰ জিলাৰ স্থানীয় কলা বা শিল্প প্ৰকাৰৰ কথা ক'বলৈ গ'লে লখিমপুৰ জিলাত থকা স্থানীয় কলা হ'ল এৰি মুগা পালন বাঁহ শিল্প বেঁত শিল্প মৃৎশিল্প এইবিলাকৰ নামেই ল'ব পাৰি এই শিল্পসমূহ বিভিন্ন ক্ষেত্ৰত বিভিন্নজন মানুহ জড়িত হৈ আছে তেওঁলোকে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এই শিল্পসমূহ লখিমপুৰ জিলাৰ ইটো প্ৰজন্মৰ পৰা সিটো প্ৰজন্মলৈ কঢ়িয়াই লৈ গৈ আছে বিশেষকৈ আমাৰ চৰকাৰী ভাৱেও যি বিদ্যালয়সমূহত বৃত্তিমূলক শিক্ষা হিচাপে এ পাঠ্যক্ৰমো ওলিয়াইছে আৰু সহবিদ্যায়তনিক পাঠ্যক্ৰমো আছে যিটো বিদ্যালয়সমূহত আৰম্ভ হৈছে আৰু সেই তাত এই ধৰি লওঁক সহবিদ্যায়তনিক পাঠ্যক্ৰমত ছাত্ৰ ছাত্ৰীসকলক এই বাঁহ শিল্প বেঁত শিল্প বিভিন্ন ধৰণৰ মানে হস্তশিল্পৰ কাম এৰি মুগা পালন পাট পলু পালন আদি সম্পৰ্কে শিক্ষা দিয়া হয় আৰু যিসকল ব্যক্তি এনে শিল্পৰ প্ৰতি আগ্ৰহী হয় তেওঁলোকে স্থানীয় কোনো ব্যক্তি ওচৰত গৈ আগ্ৰহ শিকে আৰু তেওঁ সেই শিক্ষাটো আকৌ বেলেগক দিয়ে এনেদৰে ইজনে ইটো প্ৰজন্মৰ পৰা সিটো প্ৰজন্মলৈ আমাৰ এই শিল্পসমূহ গৈ আছে লখিমপুৰ জিলা বিশেষকৈ এৰি মুগা পলু পালনৰ ক্ষেত্ৰত বেছি আগবঢ়া বুলি ক'ব লাগিব লখিমপুৰ জিলাত বহুত হস্ত শিল্পত লখিমপুৰ জিলাৰ মহিলাসকল হস্তশিল্পত আগৰণুৱা তেওঁলোকে বহুত সুন্দৰ সুন্দৰকৈ নিজে এৰি মুগা পালন কৰি সুন্দৰ সুন্দৰ কাপোৰ নিজে হাতেৰে তাঁত তাঁতশালত বৈ উলিয়ায় আৰু বহুকেজন উল্লেখনীয় ব্যক্তি আছে যি বাঁহ বেঁত আদিৰো কাম কৰে আৰু তেওঁলোকে এই কামসমূহৰ শিক্ষা বেলেগকো দি আছে বা তেওঁলোকে নিজাকৈ হ'লেও ব্যক্তিগত প্ৰতিষ্ঠান খুলি তাতো তেওঁলোকে মানুহক এই মানুহক শিক্ষা দি আছে তেনেদৰেই এইটো প্ৰজন্মৰ পৰা সিটো প্ৰজন্মলৈ আমাৰ এই কলা আৰু শিল্পসমূহ গতি কৰি আছে